মই ভ্ৰমণ কৰিবলৈ যোৱা কিছুমান প্ৰিয় স্থান হ'ল কাজিৰঙা আৰু কামাখ্যা মন্দিৰ গুৱাহাটীৰ আৰু অৰুণাচল প্ৰদেশ মেঘালয় মেঘালয়ৰ বহুত স্থান আছে ভ্ৰমণ কৰি ভাল লাগে অৰুণাচলৰ আছে জিৰো টাৱাং এই স্থানবোৰ ভ্ৰমণ কৰি ভাল লাগে আৰু এই ঠাইবোৰ মোৰ এইবাবে প্ৰিয় কাজিৰঙাত বহু বন বসতি আৰু বহুত